খেতি বা ঘৰৰ কাম কৰি থাকিলে মই বিশেষকৈ মোক নিজকে মনোৰঞ্জন কৰি থকাৰ কাৰণে গীত গাওঁ কাৰ যাতে মই গীতটো গায় গায় গায় কামটো কৰিলে মোৰ ভাগৰ নালাগে বা কামটোৰ প্ৰতি বেছি নিচা আহে সেইকাৰণে মই গীত গাওঁ আৰু প্ৰায়ভাগ মানুহে কাম কৰোঁতে গীতেই গীত গীতেই গায় ধৰক ঘৰৰ কাম কৰোঁতেও গীতে গায় বিহু গীত গালে বা ভাল লগা কিবা গীত গালে আৰু কোনো মানুহে মানে মনোৰঞ্জনৰ কাৰণে মানে কি চব মানুহে নিজৰ মতে গায় মানে এতিয়া কাম কৰিলে যেন লোকগীত গাব লাগিব বা কিবা গীত গাব লাগিব সেইটো কথা নাই কাৰোবাৰ লোকগীত কাম কৰি থাকোঁতে লোকগীত গাব মন গাইছে লোকগীত গায় কাম কৰি থাকিব কাৰোবাৰ বিহুগীত গাব মন গৈছে বিহুগীত গাই গাই মাত্ৰ কাম কৰি থাকিব কাৰোবাৰ বেলেগ আধুনিক গীত গাব মন গৈছে সেই গীত গায় কামটো কৰি থাকিব মানে নিজা ইচ্ছামতে গীত গায় যাতে মানে গীতটো নাচায় মানে কামটোত ইন্টাৰেষ্ট দিয়াৰ কাৰণে এই কিবা এটা মানে যাতে কৈ থাকে গীত এটা গায় থাকিলে কামটোৰ প্ৰতি বেছি নিচা হয় বা ভাগৰ লাগিলে ভাগৰটো অনুভৱ কৰা নাযায় গীতটোৰ ফলত অনুভৱ কৰা নাযায় গীতটো গায় পূৰা মনোৰঞ্জন কৰে মাত্ৰ কামটো কৰি থাকে আৰু মই খেতি নকৰোঁ কিন্তু ঘৰৰ কাম কৰোঁ আৰু ঘৰৰ কাম কৰিলে মই গীত গায় কাম কৰোঁ হয়তো নিজে গীত গাওঁ নহ'লে বা টিভিত বা ম'বাইলত গীত দি দিওঁ দি মাত্ৰ শুনো শুনি মাত্ৰ মনোৰঞ্জন কৰি গান গায় গীতটো শুনি বা গায় বা কামটো কৰোঁ বিশেষকৈ মই গীত শুনো প্ৰায়ভাগ গীত শুনো কেতিয়াবা গীত গাওঁ মই গীতটো শুনো বিহুগীত কেতিয়াবা বিহুগীত দিওঁ দি ঘৰ সাৰোঁ শুনি শুনি বা গীতটো দি থাকোঁ দি শুনিও থাকোঁ আৰু মই গায়ো থাকোঁ গীতটো শুনি শুনি মই গীতটোৰ মুখে মুখে গায়ো থাকোঁ আৰু কামটো কৰিও থাকোঁ বা বাচন চাচন ধোৱা গ'লেও ধোব গ'লে মই নিজেই গায় মাত্ৰ গায়ো কাম গায়ো থাকোঁ মুখেৰে মুখখনেৰে আৰু কামটো কৰিয়ে থাকোঁ আম আমি কিবা এটা কামত কাম কৰিব আমাৰ যেতিয়া আমি কিবা গীত গায় মাত্ৰ কামটো কৰিম তেতিয়া গীত গায় কামটো কৰিলে আমাৰ ভাগৰ লগাটো আমি অনুভৱ নহয় আমি যেন ভাগৰ লাগিছে বা বৰিং কামটো আমাৰ মানে যিটো কামত আমাৰ ইন্টাৰেষ্ট নাই বা কৰিব মন নাই সেই কামটো মানে আমি ইগ কামটো কৰোঁ কিন্তু চব গীত নহয় কিছুমান গীত আছে কিছুমান গীত শুনিলে মানে কামটো কৰিব ইচ্ছা নাযায় সেইকাৰণে প্ৰায়ভাগে মানে যিটো ভাল লাগে বোলে এইটো গীত ভাল লাগিছে বা যিটো গীতত বেছি ইন্টাৰেষ্ট শুনি ভাল লাগে বা বুজি পায় সেনেহেন গীত সৈতে গীত যিকোনো হ'ব পাৰে লোকগীতো হ'ব পাৰে হিন্দীও হ'ব পাৰে আধুনিকো হ'ব পাৰে নিজ ইচ্ছামতে গীত এটা বাছি লৈ বা দিয়ে টিভিত গীত দিয়ে দি টিভিত শুনি গীতটো শুনিও থাকে গীতটো গায়ো থাকে আৰু কামটো কৰিলোঁ কৰিও লৈ যায় থাকে এটা গীত শেষ হ'ল তাৰ পাছত আৰু এটা গীত দিলে সেনেকৈ গীত শেষ হোৱাৰ পাছত দি থাকে কামটো শেষ নোহোৱাক লৈকে সেনেকৈ দি থাকে অকল কামটো বুলি নহয় যেতিয়া ধৰি লওক খালে কামটো কৰা হ'ল খালী টাইমত বহি আছে ভাগৰ জিৰাবৰ কাৰণে মানে গীত গীত শুনে মানে মনোৰঞ্জন কাম এটা কৰিলে এনে আমি যদি কামটোৰ প্ৰতি যদি আগ্ৰহী আগ্ৰহ নহওঁ তেতিয়া মানে কি কামটো আমি কৰিব নোৱাৰোঁ যেতিয়া কাম এটাৰ প্ৰতি আমাৰ মনোযোগ হ'ব মনোযোগ আহিব তেতিয়াই আমি কামটো কৰিব পাৰিম আৰু গীত শুনিলে আমাক গীত এটা শুনাৰ পাছত গীতটোৱে আমাক এইটোৱে কাম কৰে যে গীতটো শুনাৰ লগে লগে গীতটোৱে আমাক কাম গীতটোৰ প্ৰতি আকৰ্ষিত কৰে আৰু গীতটোৰ যেতিয়া আকৰ্ষিত হ'ম তেতিয়া আমি মানে পাহৰি যাওঁ যে আমি কিবা এটা কাম কৰি আছো সেই কামটো আমি বেয়া পাওঁ বেয়া পোৱা কাম এটা কৰি আছো বা কামটো কৰি ভাগৰ লাগিছে সেইবিলাক অনুভৱেই নহয় আমি বাচ গীতটো শুনি মাত্ৰ মনোৰঞ্জন কৈ কৈ যায় থাকোঁ আৰু আমাৰ সেইমতে কামটোও হৈ যায় থাকে ত' মই ভাবো মই নিজকে কিবা এটা কাম কৰি মনোযোগ কৰাৰ কাৰণে মই গীত শুনো যিকোনো গীত আৰু মানুহে কাম কৰোঁতে কেৱল লোকগীতেই গায় সেইটো নহয় চব ধৰণৰ গীত গায়